প্ৰথম কথা হ'ল মই কোনো ক্ৰিয়েটিভ ৰাইটিঙৰ তেনেকুৱা পাঠ্যক্ৰম গ্ৰহণ কৰা নাই আমি যেতিয়া লিখোঁ তেতিয়া বিশুদ্ধ আমি সাধাৰণতে অসমীয়া ভাষাতে লিখোঁ গতিকে অসমীয়া ভাষাত শুদ্ধকৈ যাতে কোনো ধৰণৰ বিদেশী শব্দ ইংৰাজীয়েই হওক বাংলা ভাষাৰ শব্দই হওক হিন্দী ভাষাৰ শব্দই হওক যাতে পোনপটিয়াকে আহি ঠাই দখল কৰিব নোৱাৰে তাৰ প্ৰতি যথেষ্ট সচেতন হওঁ আখৰ জোঁটনি যদি ভুল নাথাকে এইবিলাক দিশো চাওঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'লটো ব্যাকৰণটো কাৰণ ব্যাকৰণ নাজানিলে ভাষা শুদ্ধকৈ কেতিয়াও লিখিব নোৱাৰি গতিকে ব্যাকৰণৰ দিশটোত আমি যথেষ্ট গুৰুত্ব দিওঁ যাতে শব্দ আৰু বাক্য গাঁথনি যাতে শুদ্ধ হয় আৰু তাৰ লগত থাকে প্ৰুভ ৰীডিঙৰ কথাটো যেতিয়া আমি যাক আমি আৰ্হি কাকত বা চোৱা বুলি কওঁ তাৰপিছতহে আপোনাৰ লেখা এটা ছপাশাললৈ পঠিয়াব পৰা হয় আৰু গতিকে সেইকাৰণে বাক্য গাঁথনিবিলাক আকৌ কি প্ৰত্যেক লেখকৰ বাক্য গাঁথনিৰ ধৰণ সুকীয়া সুকীয়া আমি যদি কাৰোবাৰ খুব বেছি যেনেকে বিশেষকে আমি হোমেন বৰগোহাঁইৰে কথা কওঁ ধৰক যিকোনো কিতাপ যদি হোমেন বৰগোহাঁইৰ নামটো যদি গুচাই দিয়া যায় গুচাই দি পেলাই যদি তেওঁৰ লেখাৰ কিয়দাংশ আমাক পঢ়িবলৈ দিয়া হয় আমি বাক্য গাঁথনি চাইয়েই কৈ দিব পাৰিম যে এইটো হোমেন বৰগোঁহাই চাৰৰ লেখা হয় ঠিক তেনেকে কিছুমান জনপ্ৰিয় লেখা আছে বেজবৰুৱাৰ কথাটো মই তেনেকে ভাবোঁ যে বেজবৰুৱাৰ গ্ৰন্থৰ পৰা যদি তেওঁৰ নামটো আতঁৰাই পেলাই এটুকুৰা পঢ়িবলৈ দিয়া হয় বুজি পাব পাৰি সেই ঠিক তেনেদৰে মই কথাটো এই কাৰণেই উল্লেখ কৰিছোঁ যে এজন লেখকৰ বাক্য গাঁথনি সদায় তেওঁৰ নিজৰ একদম নিজস্ব সুকীয়া আৰু নিজস্ব ৰীতি নিজস্ব ষ্টাইলত থাকে তেওঁ আনৰ ষ্টাইল অনুকৰণ কৰিবও নোৱাৰে আনৰ ৰীতি অনুসৰণ কৰিবও নোৱাৰে আৰু অনুসৰণ কৰিলে তেওঁৰ নিজস্বতা হেৰাই যাব তেতিয়া আৰু পাঠকে নপঢ়িব ধৰক মই শ্বেক্সপীয়েৰৰ ধৰণে লেখা এটা ল'লো বা হোমেন বৰগোহাঁইৰ ধৰণে লেখা এটা ল'লো তেতিয়াহ'লে মানুহে মোক কেলেই পঢ়িব হোমেন বৰগোহাঁইকে পঢ়িব গতিকে মই নিজে নিজৰ এটা ষ্টাইল বনাই দিব লাগিব নিজে গঢ় দি ল'ব লাগিব তেতিয়াহে মানুহে পঢ়িব মোৰ লেখা পঢ়িব সেই তাকেই ক'লো যে লেখা পঢ়োঁতে লেখা লিখোঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে শব্দসম্ভাৰ থাকিব লাগিব লেখকজনৰ শব্দসম্ভাৰ একেটা শব্দকে কিমান বিভিন্ন ধৰণে তেওঁ ব্যৱহাৰ কৰিব পাৰে তদুপৰি তেওঁৰ লাগিব ভাষাৰ ওপৰত ভাল দখল আৰু লাগিব ব্যাকৰণৰ ওপৰত দখল এটা নিৰ্ভুল বাক্য গাঁথনি তেওঁ কৰিব পাৰিব লাগিব যদি বাক্যবোৰ শুদ্ধকৈ নিলিখে উজুটি খায় পাঠকে বাৰে বাৰে দেখে যে এইবিলাক বাক্য ভুল হৈছে পঢ়ি ভাল নালাগে সেইটোও নহ'ব ভাষাৰ মাধুৰ্য্য থাকে অলংকাৰ থাকে সেই আটাইবিলাক মিলি পেলাইহে হ'ব লেখা এটা গতিকে মই ভাবোঁ যে সেই আমি লেখোঁতে এটা নিজৰ এটা স্বকীয় ৰীতি এটা নিজস্ব ষ্টাইল গঢ় দিয়াৰ কাৰণে বিশেষভাৱে যত্নপৰ হওঁ